অ' দাদা কওকচোন কোনে ক'লে অ' হয় কওকচোন অ' হয় হয় কওক মই বৰ্তমান বন্ধ আছে আপোনাৰ কওকচোন অ' হয় হয় অ' কওকচোন এতিয়া অ' বৰ্তমান আছিলে কাৰণ এতিয়া যোনজন ল'ৰাক হোম ডেলিভাৰী দিয়ে সেইজন মানে ছুটীত আছে মানে এতিয়া এনেকৈ নহ'ব সম্ভৱ অ' যদি যদি দুদিনমানৰ পিছত লাগে তেন্তে হ'ব বাও অ' অ' অ' অ' এনে অ' অ' ঠিক আছে বাও এতিয়া আপোনাক কি কি লাগিছিল বাও এনে অ' অ' আমাৰ ইয়াত আছে আপোনাৰ আপেল আঙুৰ তাৰপৰা কুঁহিয়াৰ নাৰিকল আম আম আছে নাই নাই দাদা ইমান কম নহ'বগৈ কাৰণ এতিয়া অলপ পব্লেম হৈ আছে মানে এইটো চিজনত মানে অলপ তেনাকা তেও অলপ অ' অ' অলপ মিলাই মেলি দিম বাও চাই মেলি আপেলৰ আপোনাৰ টু ফিফটিকৈ পৰিব অ' অ' হয় হয় ঠিক আছে বাৰু আৰু আৰু বেলেগ কিবা লাগিছিল নেকি নে অকল অ' অ' ঠিক আছে